অঁ হেল্ল' অঁ মই কালি যোৱাকালি হেডফোন এডাল কিনিছিলোঁ মোবাইলৰ ওৱান চাইডটো মানে বেয়া আছে এক চাইডটো ভাল এক চাইডটো বেয়া আছে ইমানে